আমাৰ অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাটাৰ কেন্দ্ৰ আছে আৰু এই অনাটাৰ কেন্দ্ৰসমূহ বিভিন্ন ধৰণৰ হ'ব পাৰে অনাটাৰ কেন্দ্ৰ অৰ্থাৎ যিবিলাক ৰেডিঅ' চেণ্টাৰত প্ৰথমতে আৰম্ভ হয় ৰাতিপুৱা বৰগীতৰ জৰিয়তে ভক্তিমূলক গীতৰ জৰিয়তে প্ৰথম ৰাতিপুৱা ভাগটো আৰম্ভ কৰে আৰু এই ৰেডিঅ' চেণ্টাৰবিলাকত ভক্তিমূলক গীতেৰে আৰম্ভ কৰি সন্ধিয়ালৈকে প্ৰাৰ্থনা বা ভক্তিমূলক গীতবিলাকৰ দ্বাৰাই সমাপ্ত হয় আৰু তাৰ মাজতে এটা এটা দিনত বা প্ৰত্যেকটো দিনতে ধৰিও কিছুমান অনুষ্ঠান হয় আৰু কিছুমান বিশেষ বিশেষ এটা দিনত কিছুমান অনুষ্ঠান সম্পাদন কৰা হয় আৰু তেনেধৰণৰ কিছুমান অনুষ্ঠান মোৰ বুলি ক'ব পাৰি যে এই শিশু ল'ৰা ছোৱালীৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে কিছুমান নাটক নাটক হয় প্ৰতিযোগিতামূলক অনুষ্ঠানবিলাক আমি ৰেডিঅ'বিলাকত শুনিবলৈ পাওঁ শিশুৰবিলাকৰ বিভিন্ন ধৰণৰ সংগীত সংগীত বক্তৃতা আদি অনুষ্ঠানো পতা হয় আৰু লগতে গীতৰ অনুষ্ঠান গীতৰ অনুষ্ঠান বিভিন্ন কিছুমান ল'ৰা ছোৱালী হওক বা এজন কিছুমান মানুহ কিছুমান ব্যক্তিয়ে ৰেডিঅ'ৰ জৰিয়তে নিজৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিবলৈ সুবিধা পায় কিছুমান প্ৰতিযোগিতামূলক গান গান গায় বহুতো ব্যক্তিৰ মাজতহে প্ৰতিযোগিতামূলক গানৰ অনুষ্ঠানো সমাপন কৰা হয় আৰু এইবিলাকৰ জৰিয়তেই বহুতো শিল্পীৰ প্ৰতিভা প্ৰকাশ পায় সেয়া মই গম পাওঁ আৰু কিছুমান এনেকুৱা ধৰণৰ সাক্ষাৎকাৰ হয় যিবিলাক এনেকুৱা এনেকুৱা ব্যক্তি বিশেষ ব্যক্তি যেনেধৰণে কিছুমান গীতিকাৰ কিছুমান সাহিত্যিক কিছুমান কবি বিভিন্ন ধৰণৰ বিশেষ বিশেষ কিছুমান ব্যক্তিক আমন্ত্ৰিত কৰি অনা হয় আৰু তাৰপিছত তেওঁলোকৰ জীৱন ভংগীৰ পৰা আদি কৰি জীৱন বৃত্তিৰ পৰা আদি কৰি সকলোবিলাক সাক্ষাৎকাৰত লোৱা হয়

আৰু বিশেষকৈ ৰেডিঅ'ত বিশেষকৈ বাতৰি বাতৰিটো সম প্ৰত্যেক দিনাই ৰাতিপুৱা ভাগৰ পৰা আদি কৰি মেলি মাজে সময়ে গধূলিটো গধূলিলৈকে কিছুমান বাতৰি প্ৰকাশ কৰা হয় দেশখনত চলি থকা বিভিন্ন সংঘাত কিছুমান ভাল খবৰ বেয়া খবৰ বিভিন্ন ধৰণৰ এই সংঘাত বিষাদৰ পৰা আদি কৰি মানে বিশ্বত বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানৰ পৰা আদি কৰি মানুহৰ ব্যক্তিগত জীৱন সাংসাৰিক জীৱন কিছুমানৰ উন্নতিৰ উন্নতিৰ সাফল্যতাৰ বাতৰি বিভিন্ন ধৰণৰ বাতৰি আমাক জনসাধাৰণৰ আগত বিলাই দিয়ে বিশেষ বিশেষ যি বিশেষ বিশেষ সময়ত যেনেকৈ বিহুৰ সময়ত অসমৰ ৰাইজবাসীৰ ভাষ ৰাইজৰ মাজত বিহুৰ কেনেধৰণৰ বিহু কেনেধৰণৰ কেনেধৰণে আগবাঢ়িছে বা কেনেকুৱা ধৰণৰ ক'ত ক'ত কি কি কি আৰু অনুষ্ঠান পাতিব কেনেকুৱা ধৰণৰ আগবাঢ়িছে এইবাৰ এই বছৰৰ বিহুত তেনেকুৱা ধৰণৰ পূজাৰ সময়ত পূজাৰ খবৰ বিশেষকৈ আৰু তেনেধৰণে আৰু বিশেষ দৈনিক দৈনন্দিন ঘটি থকা ঘটনা বা ভাল বেয়া বিভিন্ন ধৰণৰ খবৰ সদায় দিয়েই থকাৰ সময়তো মানে কিছুমান উৎসৱ অনুষ্ঠান বা কিছুমান বিশেষ বিশেষ দিনত সেই বিশেষ বিশেষ কিছুমান খবৰো আমাৰ জনসাধাৰণৰ মাজত প্ৰকাশ কৰে আৰু এই ৰেডিঅ' চেণ্টাৰবিলাকে শিশুসকলৰ প্ৰতিভা বিকাশত আৰু শিশুসকলৰ জ্ঞানৰ বিকাশত আৰু শিল্পীসকলক প্ৰতিভা জনসাধাৰণৰ আগত প্ৰকাশ কৰি নিজৰ সুকীয়া অস্তিত্ব বা সুকীয়া সুপ্ত প্ৰতিভাবিলাক বিকাশত এই ৰেডিঅ' চেণ্টাৰসমূহে বহুত ধৰণৰ সহায় আমাক কৰে আৰু এনেধৰণে ৰেডিঅ' চেণ্টাৰবিলাকে যিবিলাক অনাতাৰ কেন্দ্ৰ বিশেষকৈ অনাতাৰ কেন্দ্ৰবিলাকে যিবিলাক মানুহৰ কাৰণে জনসাধাৰণৰ কাৰণে সহায় সহযোগিতা মানুহক যিবিলাক আপডে'ট অসম ইংলিছত ক'বলৈ গ'লে আপডে'ট অসমীয়াত যিবিলাক বাতৰি বাতৰি বা প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰতিটো সময়ৰ প্ৰতিটো মহূূৰ্তৰ খবৰ জনসাধাৰণৰ আগত বিলাই থাকে আৰু জনসাধাৰণে সেইমতে নিজৰ কৰ্ম বা নিজৰ প্ৰয়োজনীয় জ্ঞান প্ৰয়োজনীয় কামবিলাক কৰি যোৱাত এই অনাতাৰ কেন্দ্ৰসমূহে যথেষ্ট সংখ্যক সহায় কৰে বুলি মই ভাবোঁ